অঁ হেল্ল' অঁ শুনিছোঁ অঁ অঁ লাগিছে হয় কওকচোন কওকচোন অঁ কি বস্তু অঁ কি বস্তু বাৰু পাব ইয়াত কি লাগিছিলে বাৰু আপোনাক অঁ অঁ অঁ অঁ চুপাৰত পৰিব বিশ হাজাৰ মান তাৰ পৰা আলনা পৰিব দুই হেজাৰ আকৌ বিছনাখনত পৰিব হাজাৰমান অঁ দহটাৰ পৰা চাৰিটামান বজালৈকে খোলা পাব

অঁ ঠিক আছে আহিব পাই যাব